বিভিন্ন ঋতুত বিভিন্ন ধৰণে উপভোগ কৰোঁ বতৰৰ সৈতে জড়িত আমোদজনক বিভিন্ন ধৰণৰ কাম থাকে যেনে গৰমৰ দিনত আমি গছৰ ছাঁত বহি সকলোৱে কথা চথা পাতি থাকোঁ ঠাণ্ডা খাওঁ আইচ ক্রীম খাওঁ নেমু চৰবত বনাই খাওঁ আৰু কেতিয়াবা কেতিয়াবা আমি ফল মূল খাওঁ যেনে কঠাল আম মধুৰিআম এনেদৰে আমি বহিকৈ খাই বৈ থাকোঁ এনেদৰে আমাৰ গৰমৰ দিনটো পাৰ হৈ যায় আৰু কেতিয়াবা গৰমৰ বন্ধ যেতিয়া আহে তেতিয়া আমি বিভিন্ন ঠাই ফুৰিবলৈ যাওঁ এনেকৈ আমাৰ গৰমৰ দিনটো পাৰ হৈ যায় আৰু যেতিয়া শীতকাল আহে শীতকালতটো বহু ঠাণ্ডা পৰে তেতিয়া আমি ঠাণ্ডা দিনত ৰ'দত বহি ভাত পানী চাহ জলপান সকলোৱে ৰ'দত ব ৰ'দতে বহি খাওঁ আৰু যেতিয়া সন্ধিয়া হয় সন্ধিয়া টাইমত আমি জুই কাষত বহো এনেদৰে আমাৰ এনেদৰে মোৰ সকলো ঋতু বিভিন্ন ঋতুত বিভিন্ন ধৰণে উপভোগ কৰোঁ